মিট শ্ব'প হয়নে অঁ মোক মানে লোকেল মাংস লাগিছিল মোক খাচী লাগিছিল অঁ মানে মাংসটো ফ্ৰেছ নে

মানে আগৰ যোনখনৰ পৰা লৈছো তাত মানে দুই নম্বৰ কৰিছে মানে মোৰ হা মোক মানে পূৰা ফ্ৰেছ মাংস লাগে

ইয়াত দাম কেনেকে লগাইছে আপুনি অঁ অঁ নাই মোৰ হোটেল আছে নিজৰ অঁ অঁ পূৰা মাংস ফ্ৰেছটো অঁ অঁ মই নিজে আনিব যাব লাগিব নে আপুনি দি থৈ যাবহি

অঁ দোকান কেইটাত খুলে আপুনি অঁ মোক মাংস আঠটা বজাত লাগি যাব মানে

আজিটো গ'লেই কাইলৈ মানৰ পৰা ল'ম

আঠটা আঠটা চাৰে আঠটাত লাগি যাব অঁ মই নিজে যাম বাৰু লৈ আহিম এতিয়া দামটো বাৰু কওকচোন বাৰু কেনেকৈ লগাব অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ